অসমীয়া ভাষাটো ক'বলৈ আমাৰ মানুহে লাজ কৰে আৰু অসমীয়া ভাষা কৈ পেলাই বেলেগ ভাষাও মিক্স কৰি দিয়ে আৰু অসমীয়া ভাষাটো আমি যদি আগৰ মানুহখিনিয়ে আমাক শিকাই থৈ নাযায় তেনেহ'লে আমি নৱ প্ৰজন্মই বা উঠি অহা ল'ৰা ছোৱালীয়ে আমি কেনেকৈ জানিম আমাৰ অসমীয়া ভাষাটো বজাই ৰাখিব লাগিব আমি আৰু সেই অসমীয়া ভাষাটো ডাঙৰখিনিয়ে যদি বজাই নাৰাখে তেনেহ'লে সৰুখিনিয়ে আমি কেনেকৈ জানিম আৰু ডাঙৰখিনিয়ে যাতে ভালকৈ অসমীয়া ভাষাটো কয় বা শিকে মিক্স কৰি নিদিয়ে তাৰে অনুৰোধ জনাইছোঁ আৰু আমিও যে হয় অসমীয়া ভাষাটো ভালদৰে শিকি আমি ক'বলৈ চেষ্টা কৰিম বুলি আশা ৰাখিছোঁ ধন্যবাদ